হেল্ল' হয় মোক বিয়াৰ কাৰণে কেইযোৰমান চাদৰ মেখেলা লাগিছিলে হয় পাটৰ লাগিছিল

নুনী পাট হয় হয় হয় আৰু হেৰি মিক্স পাট বা পলি পাটো আছেনে আপোনালোকৰ তাত হয় আৰু মোক তিনিযোৰ মান টছ মুগাৰো লাগিছিলে চাদৰ মেখেলা আৰু আৰু আৰু অকল পাটৰ মেখেলা লাগিছিলে ছেট নহয় অকল মেখেলা মোক বিয়াৰ কাৰণে লাগিছিলে আচলতে বিয়াখন অহা মাহলৈ হয় মোক এই মাহৰ ভিতৰতে লাগিছিলে চাদৰ মেখেলা কেইযোৰ বাইছ তাৰিখ

হয় কিন্তু মোক মানে নুনী পাট কেইযোৰ মান ধৰিবলৈ লাগেতো সেইটো কাৰণে এই মাহৰ ভিতৰত কিনি থোৱা হয় ভাল আছিলে পাটৰ কেইযোৰ বাৰু অহা মাহলৈ হ'লেও হ'ব কিন্তু নুনী পাট কেইযোৰ আৰু

অঁ মোক মানে পাঁচ হাজাৰ মানৰ ভিতৰত লাগিছিলে নুনী পাট কেইযোৰ মান হয়

হয় মই কেইবাযোৰো কিনিম আপোনালকে ডিচকাউণ্ট দিব চাগে কেইবাযোৰো কিনিলে একেলগে হয় আৰু আপোনালোকৰ তাত দৰ্জী আচ হ'বনে ব্লাউজ চাউজ চিলাবলৈ হয় ঠিক আছে ঠিক আছে মোক মানে মেখেলা মেখেলা কেইযোৰ মেখেলা কেইখন আৰু ব্লাউজ কেই ব্লাউজ কেইটা মানে চিলাই চিলাই থোৱাই লাগিছিলে আপোনালোকৰ তাতে দি দিলোঁ হয় তেতিয়া চিলাবলৈ হয় ঠিক আছে তেজপুৰৰ কোনখিনিত আছে আপোনালোকৰ দোকান হয় ঠিক আছে দিয়ক যাম বাৰু হয় ধন্যবাদ